অঁ হেল্ল' এন ই টিভিৰ বাইদেউ হয়নে বাৰু হেল্ল' এন ই টিভিৰ বাইদেউ হয়নে বাৰু তাকে আমি মাছ মাৰিবৰ কাৰণে যাব কাৰণে ওলাইছিলোঁ বাৰু আমাৰ এই মাগুৰী বিলত তাকে আমাৰ মানে বিশেষকৈ কম্পিটিশ্যন কৰা হ'ব তাত মাছ ধৰা প্ৰতিযোগিতা আপু আপুনি সময় উলিয়াই অলপ বাৰু আহিব পাৰিবনে আচ্ছা আমি ভাবিছোঁ অহা কাইলৈ দহটামান বজাৰ পৰা পুৱা আমি কামটো আৰম্ভ কৰিম বুলি ভাবিছোঁ নাই তেনেকৈ আছে আমাৰ চি এম ছাৰো আহিব আচ্ছা আচ্ছা আচ্ছা আচ্ছা আজি গধূলিলৈকে আপোনালৈ পঠিয়াই দিম বাৰু আপুনি পিছে আহিব পাৰিবনে সেইটো নজনালে আচ্ছা দিয়ক দিয়ক তেন্তে কাইলৈ ৰাতিপুৱা মই কণ্টেক্ট কৰিম আপোনাক